হয় চৰকাৰী চিকিৎসালয়লৈ গ'লে আমি বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় যেনে ধৰক আমি ইমাৰ্জেঞ্চি ডক্টৰ নাপাওঁ তাত নাৰ্ছ বা ডক্টৰ নাথাকে আৰু দুটা বজাৰ লগে লগে নাৰ্চ চৰকাৰী হস্পিটেলত ডাক্টৰ ডাক্তৰ নাৰ্ছ গুচি যায় কোনো নাথাকে আৰু বহুতো দৰৱ দৰৱ বহুত কিনিব লাগে প্ৰেক্সক্ৰিপশনত প্ৰেচক্ৰিপশ্যনত লিখি দিব আৰু তাৰপৰা লিখি কিনিব লাগে চৰকাৰী বুলিলে আমি একো সুবিধা নাপাওঁ পেৰাচতামূল জ্বৰ হ'লে পেৰাচোতামূল টেবলেট আৰু ডিচেণ্টেৰি টেবলেট সেই তেনেকুৱাবোৰহে থাকে অকল ইমান ভালো নহয় দৰ দৰৱবোৰ তেনেকুৱা তেনেকুৱা মলম বিষৰ মলম চিখৰ মলমহে থাকে আৰু ইমাৰজেঞ্চি তাত একো সুবিধা নাথাকে চৰকাৰী হস্পিতেলত তাৰপিছত ধৰক চৰকাৰী চৰকাৰী হোটেলত চেলাইন টেলাইন দেখিবলৈ পোৱা যায় কিন্তু তাত ভাল ডক্টৰ নাথাকে দৰৱবোৰ ভাল নাথাকে কেতিয়াবাতো এক্সপাইৰি ডেট হোৱা দৰৱো দিয়া দেখা যায় আৰু আৰু আপোনাৰ সব সময়তে চোৱা চিতা নকৰে ডক্টৰে ইমান চোৱা চিতাও নকৰে আৰু দৰৱ পাতিবোৰো চাই পিটি চাই চিতি নিদিয়ে আৰু সেই তাত তাৰ পৰা কি ক'ম এতিয়া দৰৱ চৰৱবোৰ মানে ইমান ভাল নিদিয়ে আৰু চৰকাৰী হস্পিতেলৰ নাৰ্ছ ডক্টৰবোৰ অঁ বহুত অৱহালা দেখা যায় বিশেষকৈ টাউনৰ ছ টাউনৰ এই হস্পিতেলৰ কথা কোৱা নাই এই গাঁৱৰ হস্পিতেলৰ কথা কৈছোঁ আমি গাঁৱত থকা হস্পিতেলৰ কথা কৈছোঁ সৰ্বসাধাৰণতে আমাৰ এই মধ্য শ্ৰেণীৰ মানুহবোৰৰ যদি ঘপককৈ জ্বৰ বা কিবা বেমাৰ হ'ল চ ওচৰতে চৰকাৰী হস্পিতেল আছে তাত গৈ পিনি দেখুৱাই আহোগৈ তেনেকৈ গৈ পিনি গ'লেও আমি তাত একো সুবিধা নাপাওঁ আৰু সেয়ে আমি একোডাল সুবিধা সুবিধাসমূহ নাপাওঁ আৰু আমি তাত দৰৱ আমি দেখুৱাৰ তাত দৰৱ দেখুৱাৰ পিছত আমাৰ অকল প্ৰেছক্ৰিপশ্যনত দৰৱ লিখি দিব আৰু সেই তাত একো দৰৱ পাতি নেপায় আকৌ আমি গৈ পিনি ফাৰ্মাচীৰ পৰা দৰৱ কিনি আনিবলগীয়া হয় আৰু তাত একোডাল একো মানে ভালকৈ আপোনাক কি কি হৈছে নাচায় তাত আৰু তাত মুঠতে আপোনাক জ্বৰ হৈছে বুলি ক'লে মানে একো নহয় এই জ্বৰৰ টেবলেট আৰু কিবা কিবি পেৰাচোতামূল তেৰাচোতামূলবোৰ অকল দি দিয়ে আৰু একো হেৰি নিদিয়ে আৰু হস্পিতেলত আৰু বেলেগ একো দৰৱ নাথাকে সেই তেনেকুৱাই আৰু আমি চৰকাৰী হস্পিতেলত আমি অসুবিধাৰ সন্মুখীন হওঁ